নৃত্য আচলতে মই কৰিছোঁ পৰম্পৰাগত নৃত্য বহুতো কৰিছোঁ পৰম্পৰাগত নৃত্যৰ ভিতৰত মই ৰাভা নৃত্য কৰিছোঁ হামজাৰটো মই শিকিছিলোঁ আমাৰ বিশ্ববিদ্যালয়ত যেতিয়া নৃত্যৰ বাবে ভাৰচিটি উইক হৈছিল তেতিয়া মই নৃত্য শিকিছিলোঁ ৰাভা নৃত্য আৰু এই ৰাভা নৃত্যটো মোক এজন গুৰুৱে শিকাইছিল তেওঁ ৰাভা লোকেই আছিল আৰু তেওঁ এই নৃত্যসমূহ শিকাইছিল আৰু মই নিজে নৃত্য পৰিচালনা কৰা নাই কিন্তু যেতিয়া মই হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছিলোঁ তেতিয়া মই নৃত্য নিজে পৰিচালনা কৰিছিলোঁ আৰু মই নাচিছিলোঁ গতিকে সেইটো এটা কোনো ধৰণৰ পৰম্পৰাগত নৃত্য নাছিলে আধুনিক নৃত্যই আছিলে আৰু আধুনিক নৃত্যটো কৰি মোৰ যথেষ্ট ভাল লাগিছিলে গতিকে মই নৃত্য পৰিচালনা কৰা বুলি ক'লে এয়াকে আৰু